অঁ হেল্ল' অঁ কওক ভালে আছোঁ আৰু কোৱা অঁ মনত পৰিছে কোৱা হয় অঁ তোমাৰ এইট পইন্ট ফাইভ

ই এম আপোনাৰ কিমান আপোনাৰ যিটো হেৰিটো চিভিলটোৰ ওপৰত ডিপেণ্ড কৰিব মানে কি ধৰি লওক যিটো যিটো আপোনাৰ ট্ৰেনজেকশ্যনৰ মানে চিভিলত আপোনাৰ এইট পইন্টত আহিব ন সেইটো মানে গম পোৱা যাব ডকুমেণ্ট এখন কৰোঁতে বেছিদিন নালাগে দুমাহ ধৰি লোৱা জলদি জলদিও মানে বেছিদিন নাই তিনি চাৰিদিন এনেকে দি প্ৰচেছিং ফিজটো চাই ল'ম বাৰু মই

মই চাই ল'ম বাৰু তোমাৰ অঁ মোক ফোন এটা কৰি ল'বা হা